তিনি আগষ্ট দুহেজাৰ তেইছ চাৰি নৱেম্বৰ দুহেজাৰ চাৰি সাত ছেপ্টেম্বৰ দুহেজাৰ ছয় ষোল্ল মাৰ্চ দুহেজাৰ পাঁচ চৈধ্য নৱেম্বৰ দুহেজাৰ বাইছ